অভিনয়ৰ প্ৰতি অভিনয়ৰ প্ৰতি মই সৰুৰ পৰা আগ্ৰহী আৰু লগতে মই অভিনয়ত মানে আগবাঢ়িব বিচাৰিছিলোঁ কাৰণ মই মই মানে সৰুৰ পৰা অভিনয়টোতো ভাল পাওঁৱেই আৰু লগতে মই জনপ্ৰিয়তা অৰ্জন কৰিব বিচাৰোঁ গতিকে মানুহৰ মাজত মই মই নিজৰ এটা মানে হেৰি কৰিব বিচাৰোঁ মানে নিজৰ এটা মানে মোক যাতে সকলোৱে চিনি পাই সেইটো বিচাৰোঁ তাৰ পিছত লগতে মই ওঠৰ তাৰিখে জানুৱাৰীৰ ওঠৰ তাৰিখ দুহেজাৰ তেইছত মই এটা মিউজিক ভিডিঅ' কৰিছিলোঁ সৰুকৈ এটা ৰোল কৰিছিলোঁ আৰু মই এনেকৈ য'ত পাওঁ মানে মই সেইটো বিচাৰি আছিলোঁ ক'ত কেনেকৈ মই প্ৰশিক্ষণ ল'ব পাৰিম গতিকে এইটো লাইনত মানে অলপ অকণমান হ'লেও মানে চিনাকি মানুহ লাগে গতিকে সেইটো মোৰ নাছিলে সেইটো মোৰ কোনো মানে বংশত নাছিলে সেইটো সেইকাৰণে মোৰ অকণমান টান হৈ পৰিছিলে তাৰ পিছত লগতে মই এনেকৈ ফেচবুকত ছাৰ্চ কৰিছিলো এনেকৈ চাই আছিলো তাৰ পিছতে মোৰ গুৰু জ্যোতিনাৰায়ণ নাথ ছাৰৰ মানে মই এটা হেৰি পালোঁ এনেকৈ ফেচবুকত দি দিয়ে এনেকৈ এখন পালোঁ আৰু প'ষ্টাৰ পালোঁ এনেকৈ ক্লাছ কৰে তিনিমাহৰ ক'ৰ্ছ কৰে তাত মই মানে জইন কৰিলোঁ ছাৰৰ সৈতে মই কথা পাতিলোঁ পাতি পেলাই মই তেৰ মে দুই হেজাৰ তেইছত মই তাতে জইন কৰিলোঁ ক্লাছত মই মোক ক্লাছ আৰম্ভ কৰিলোঁ এনেকৈ কৰাৰ পিছত ভালেই লাগিল শিকি আমাক ফিজিকেল এক্সাৰ্চাইজ শিকাইছে বৰ্তমান আমাক সেইটো শিকাইছে শিকাই আছে প্ৰথমতে আমাক ফিজিকেল এক্সাৰ্চাইজ শিকাইছিলে ব্ৰিডিং এক্সাৰ্চাইজ শিকাইছে লগতে কিছুমন ভইচৰ ওপৰত যাতে আমি মানে এইটো ভালদৰে যাতে ভইচটো আমাৰ ক্লিয়াৰ হয় যাতে এক্টিং লাইনত যিহেতুকে ভইচটো আমাৰ বহুত বেছি গুৰুত্বপূৰ্ণ ন আমাক মানে ভইচটোৱে আমাক মানুহে চিনি পাব ভইচটোৰ যোগেৰে আমাক মানুহে চিনি পাব সেনেকুৱা হিচাপত তাৰমানে আমাক মানে ভইচৰ ওপৰত গুৰুত্ব দিছে গতিকে আমাক ভইচ এক্সাৰ্চাইজ শিকাইছে আৰু লগতে আমাক মানে যিহেতুকে এটা লাইন যেতিয়া আমি এক্টিঙত ডাইলগ ক'ব লগা হয় এটা ছেনটেঞ্চ ক'ব লাগিলে আমি মানে বহুত দেৰিলৈকে কৈ থাকিব লাগে কেতিয়াবা যিহেতুকে আমি মানে বহুত দেৰিলৈকে আমাৰ যাতে উশাহটো আমি নোলোৱাকৈ যাতে আমি কৈ থাকিব পাৰোঁ সেইটোৰ ওপৰতো আমাক গুৰুত্ব দিছে কিছুমান এক্সাৰ্চাইজ কৰাইছে আমাক সেইটোৰে যাতে আমাৰ মানে ছেনটেঞ্চ এটা যাতে আমি কৈ থাকিব পাৰোঁ বহুত দেৰিলৈকে কৈ থাকিব পাৰোঁ সেইটোৰ ওপৰত গুৰুত্ব দিছে এইটো এইটো আমাক শিকাইছে আৰু মোৰ অহা যোৱাৰ মানে যেতিয়া মই অহা যোৱা কৰোঁ মই ঘৰৰ পৰাই অহা যোৱা কৰোঁ শনিবাৰে মই যাওঁ ইয়াৰ পৰা যাওঁ বাৰটামান বজাত যাওঁ আৰু লগতে তাত মোৰ কষ্টও হয় বহুত দেৰিলৈকে আৰু তাতে থাকিব লাগে চাৰে সাত মান বাজি যায় তাৰ পিছতে মই মই মোৰ ৰিলেটিভচ্ৰ ঘৰত থাকিব লগা হয় তাৰ পিছত আৰু তাৰ পিছদিনা মানে দেওবাৰে আৰু ক্লাছ কৰি মই ঘৰ উভতি আহিবলগীয়া হয় বহুতখিনি কষ্ট হয় তথাপিতো নিজৰ নিজৰ মানে যিহেতুকে মোৰ এইটো অভিনয়টো পেচা হিচাপেও মই গ্ৰহণ কৰিব বিচাৰোঁ পেচা হিচাপে ল'ব বিচাৰোঁ আৰু মই মানে এইটো মোৰ লক্ষ্য জীৱনৰ লক্ষ্য আচলতে মোৰ সপোন এইটো সেইকাৰণে মই কষ্ট কৰি মানে যাই আছোঁ আৰু সেইটোৱে আৰু